বাইদও কওকচোন অঁ হেল্ল' অঁ হয় হয় লাগিছে কওক অঁ আপুনি আহি যাব আমাৰ ইয়াত সোমবাৰৰ পৰা শনিবাৰলৈ সদায় খোলাই থাকে ৰাতিপুৱা নটাৰ পৰা আবেলি চাৰে চাৰিটালৈকে আপুনি কিমান মান দামৰ বনাম বুলি ভাবিছে আপুনি মানে কিমান বাজেট লৈছে মানে আপুনি কিমান দামত বনাম বুলি ভাবিছোঁ অঁ আপোনাৰ তোলা আশী হাজাৰ হৈ আছে আমাৰ ইয়াত বাৰু ৰেহাই পাব আপুনি পঞ্চাছ শতাংখন ৰেহাই পাব আপুনি এতিয়া কেনেকৈ বনাব বিচাৰে বাৰু অঁ হৈ যাব আমাৰ ইয়াত মানে আপোনাৰ ডিজাইনো আছে নতুন নতুন আৰু সকলোখিনি সুবিধা আছে আৰু লগতে ৰেহাইয়ো আছে আমাৰ মানে আছে আপোনাৰ কমলাগুৰি ৰ'দত আছে মাজুলী আপুনি আহিলেই গম পাব আৰু মোক ফোন কৰিলোঁ আপুনি গম পাব আমি ৰাতিপুৱা সোমবাৰে সোমবাৰৰ পৰা শনিবাৰলৈকে ৰেগুলাৰ আমি খোলা থাকোঁ নটা বজাৰ পৰা আমাৰ চাৰে চাৰিটা বজালৈকে আপুনি পাব মানে মোক নাপালোঁ আপুনি বেলেগ আমাৰ তাত মানে কৰ্মচাৰী আছে তেওঁলোকৰো যোগাযোগ কৰিব পাৰিব মানে ক'তো তাত থাকিবই আমাৰ তাত মানে হেৰি আপুনি ৰেহাই পাব এতিয়া আপোনাৰ তোলা হৈ আছে আৰু আপুনি অঁ হেল্ল' অঁ শুনিছেনে অঁ আপুনি খাৰু বনাবনে নে বাৰতি বনাব অঁ কাণফুলি মানে কেনেকুৱা অঁ কাণফুলি কেনেকুৱা ডিজাইনৰ বনাব অঁ হেল্ল' অঁ এতিয়া শুন অঁ আপুনি মি কাণফুলি কেনেকুৱা ডিজাইনৰ বনাব অঁ মানে মানে দৈনন্দিন সদায় পিন্ধি থাকিব পৰা চাগে ন অঁ ঠিক আছে আপোনাৰ মানে বাজেটটো আপোনাৰ ডেৰ লাখত মানে দুটা বস্তু হৈ যাব আৰু অঁ পঞ্চাছ শতাংশ ৰেহাইও আছে আৰু আমাৰ মানে জুৱেলাৰীখন সম্পূৰ্ণ মানে অঁ আপুনি আহিব সকলোখিনি সুবিধা পাব আপুনি অহাৰ আগত মোলৈ ফোন কৰিব আপুনি কেতিয়া আহিম বুলি ভাবিছে অঁ তে ঠিক আছে ঠিক আছে কালিলৈকে আপুনি আহিব দহটা মান বজাত আহি যাব তেতিয়া মই তাতে থাকিম নিজৰ পচন্দ মতে মানে আপুনি

অঁ আপুনি চাই ল'ব পাৰিব হ'ব দিয়ক তেন্তে আপুনি কালিলৈ আহি যাব অঁ ঠিক আছে